হয় আপুনি শুনি আছে নহয় হয় আপোনালোকৰ কাষত যিহেতু ইতিমধ্যে বহুত কেইখন বিয়া হৈ গ'ল এই কেইদিনতে আপুনি হয়তো বিয়াকেইখন এটেণ্ডো কৰিছে কাষৰ বিয়া বুলি তাৰ বিষয়ে তাত বিয়া কেইখনত কি কি ধৰণৰ নিয়ম নীতি হৈছিলে আপুনি মোক জনাব নেকি হয় আটাইকেইখন বিয়াতে যে খাদ্য দিছিলে সেই খাদ্য আটাইকেইখন বিয়াতে একে আছিলে নে বেলেগ বেলেগ হয় আপুনি নিশ্চয় বিয়া কেইখনত বহুত এনজয় কৰিলে হয় আৰু বিয়াকেইখন যোৱাৰ পিছত এতিয়ালৈকে নিশ্চয় তেওঁলোক সুখীয়েই আছে আপুনি জনা মতে যিহেতু বৰ্তমান দেখা যাই যে বিভিন্ন সময়ত বিয়া বাৰু হৈ যাই কিন্তু তাৰে পিছতে ধৰক ঘৰৰ পৰিয়ালৰ মানুহেই হয় অথবা গিৰীয়েক ঘৈনীয়েকেই হওক তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাত ভোগে ঠিক আছে আপোনাৰ পৰা জানি ভাল লাগিল কথাখিনি ৰাখিছোঁ